ভাৰতবৰ্ষৰ পৰ্যটনথলী বুলি ক'ব লাগিলে পুৰণি যিবোৰ আমাৰ মঠ মন্দিৰৰ পৰা আদি কৰি যিবিলাক আছে সেইবিলাকেই বিশেষকৈ বহুতখিনি প্ৰভাৱ পেলায় তাৰে ভিতৰত আমাৰ অসমৰ কথা ক'ব গ'লে আমাৰ অসমত কামাখ্যা মন্দিৰ আছে তাৰপিছত কাজিৰঙা আছে কিছুমান ঠাই পৰ্যটকৰ বুলি ক'ব গ'লে কাজিৰঙাখন এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত সেইখন এখন আছে তাৰপিছত আছে আমাৰ নামেৰি অভয়াৰণ্যখন আছে তাৰপিছত আমাৰ ইফালে যদি আমি বেংগলৰ ফালে যোৱা যায় বেংগলৰ সিফালে আমাৰ কালীঘাট আছে সেইখন সেয়া এখন ডাঙৰ মন্দিৰ বিখ্য়াত তাৰপিছত আপোনাৰ ঊৰিষ্যাত হেৰিলৈ কি কয় আমাৰ অসমৰ ক্ষেত্ৰত আৰু পাহৰিলোঁ যে বিশ্ব ঐতিহ্যৰ মাজুলীখন আছে এতিয়া মাজুলীত আচল বৈষ্ণৱ সভ্যতাৰ যিখিনি আচল গোটেই প্ৰাণকেন্দ্ৰ এতিয়া মাজুলী এখন পৰ্যটকৰ এখন ডাঙৰ আকৰ্ষণস্থলী কাজিৰঙা যেনেদেকে ঠিক সেনেকৈ মাজুলীখন বৰ ধুনীয়া আকৰ্ষিত জেগা পৰ্যটকে খুব ভালো পায় তাতে বিশাল ব্ৰহ্মপুত্ৰৰ মাজত পৃথিৱীৰ চবতকৈ সৰু দ্বীপ বুলি কোৱা যায় যদিও এতিয়া নতুনকৈ নতুন নতুন ওলাইছে কিন্তু তথাপিও আমাৰ মাজুলীখনেই বুলি আমি ধৰি লওঁ তাৰপিছত আপোনাৰ ইফালে আছে গোটেই পুৰিত আছে ভাৰতৰ পুৰি জগন্নাথ মন্দিৰ আছে সাগৰৰ পাৰত তাৰপিছত আছে আমাৰ সিফালে দক্ষিণাত্য়ত আছে কেৰেলাৰ গোটেইখিনি সেইবোৰ জেগা গোটেই ধৰ্মীয় মিনাক্ষী মন্দিৰ আছে কন্যাকুমাৰী আছে বিশাসা বিবেকানন্দ ৰ'ক আছে সেইবোৰ অতি মানে মানুহক পৰ্যটকক বৰ আকৰ্ষিত কৰে তাৰোপৰি এইফালে নৰ্থ ইণ্ডিয়াৰ ফালে গ'লে আমি দিল্লীত তাজমহল বিশ্ববিখ্যাত কুটুবমিনাৰ আছে গতিকে সিমানখিনিয়ে সকলো গোটেই বিশ্বৰ বিভিন্ন ঠাইৰ পৰ্যটক আহি পেলাই গোটেই জেগাখিনিতে আমাৰ সিহঁতি ফুৰিব ভাল পায়